নমস্কাৰ মোৰ নাম শ্ৰী এনিশা কলিতা শৰ্মা আমাৰ অঞ্চলত প্ৰাথমিক জীৱিকা হৈছে খেতি চহৰৰ পৰ্যটক সকলে আমাৰ জীৱিকাৰ বিষয়ে জানিবলৈ আহে নহা নহয় পৰম্পৰাগত জীৱিকা পৰম্পৰাগত জীৱিকা খেতি বুলিয়ে ক'ব লাগিব কাৰণ ইয়াতে আমাৰ খেতি যিখিনি আমাৰ ইয়াতে জনসাধাৰণ আছে সকলোৱে প্ৰায়ভাগ জনসাধাৰণে খেতি কৰিয়ে ভাল পায় আৰু সকলোৰে ধান খেতি তাৰ গম খেতি শাক পাচলি তাৰপিছত মাকৈ খেতি গতিকে বিভিন্ন ধৰণৰ খেতি প্ৰায় মানুহে কৰে খেতি বুলি খেতি বুলি ক'বলৈ গ'লে খেতি প্ৰধান হিচাপত আমাৰ ইয়াতে ওদালগুৰি জিলাত ধানৰ খেতিটো প্ৰায় হয় গতিকে ধান মোৰ মোৰ নিজৰো খেতি আছে নিজৰ মই আঢ়ৈ বিঘা মাটিত মই ধানৰ খেতি কৰিছোঁ আৰু এতিয়া ৰিফাইন যোনটো তেল ওলায় ৰিফাইন তেলৰ খেতি এইবাৰ কৰিছোঁ আকৌ নেক্সট তাৰ আগত গমৰ খেতি কৰিছিলোঁ গম ধানৰ খেতি তেনেকে আমি বিভিন্ন সময় বা সময় সুবিধা অনুযায়ী আমাৰ খেতিৰ সময়টো চাই পেলাই আমি নিজাকে খেতি তেনেকে কৰি থাকোঁ আৰু খেতি খেতি কৰা যিসকল কৃষক আছে কৃষকসকলেও খুব কৃষি কৃষক জীৱন যোনটো গতিকে তেওঁলোকে কৃষি জীৱনত খেতি হিচাপত যেতিয়া খেতিটো কৰে খেতি কৰাৰ পিছত আকৌ জীৱনটো খেতিৰ ওপৰতে চলে গতিকে আমাৰ বছৰি যোনটো খেতি ধানৰ খেতি ধানৰ খেতি আমি বিভিন্ন ধৰণৰ ধান কৰা যায় গতিকে ধান হিচাপত খোৱা আমাৰ যোনটো চাউল ধানৰ পৰা যিটো চাউল ওলায় আমি ঘৰৰ খেতি কৰিয়ে ঘৰৰ চাউলটো আমি ব্যৱহাৰ কৰোঁ আৰু চাউল বুলি ক'বলে ধানৰ পৰা যোনটো চাউল আহে সেইটো ৰঞ্জিত কৰোঁ আইজোং কৰোঁ বৰা ধান কৰোঁ মাচুৰি কৰোঁ তেনেকে বিভিন্ন ধৰণৰ খেতিয়ে আমাৰ কৰা যায় আৰু মঙলদৈ ওদালগুৰিৰ পৰা অলপ নিলগত মঙলদৈ যোনটো জিলা তাতে মোৰ চাৰি বিঘা মাটি আছে তাতেও খেতি কৰা হয় গতিকে তাতেও বিভিন্ন ধৰণৰ তেনেকে খেতি কৰোঁ গতিকে তেনেকে মানুহ ৰাখি দিয়া গৈছে তেওঁলোকৰ কৃষকবিলাকে লগ লাগি তেনেকে আমি হাজিৰা লগাওঁ হাজিৰা লগাই পেলাই খেতি কৰোঁ যিহেতু মোৰ ঘৰত খুব কম সংখ্যক মানুহ গতিকে আমি কৃষি প্ৰধান দেশ হিচাপত আমাৰ অসমখন আমি মানি ল'ব পাৰোঁ একপক্ষত ক'বলৈ গ'লে আৰু ধানটো আমাৰ ধান খেতিটো আমি জীৱিকা হিচাপত পালন কৰোঁ বাকী যিখিনি ঠাই আছে যিখিনি কিছুমানে পাচলি খেতি কৰে কিছুমানে কুঁহিয়াৰ খেতি কৰে কিছুমানে কল খেতি কৰে কিছুমানে নেমু এনেকুৱা বহুত বাগান থাকে লগতে মোৰ ঘৰৰ যোনটো ঠাই আছে তাতে আপোনাৰ মোৰ এখন বাগান আছে বাগানখনত মই নেমুৰ কৰিছোঁ নেমুৰ খেতি কৰিছোঁ তামোল খেতি কৰিছোঁ গতিকে আমাৰ থকা ঠাইখিনিত ধানৰ খেতি কৰিব পৰা নাযায় আমাৰ ঘৰত কিছু নিলগত সেই ঠাইখিনিত ধানৰ খেতি কৰোঁ আমি যোনটো আঢ়ৈ বিঘা মাটি আছে সেইটো আমি পৰিবলৈ নিদিওঁ বছৰি গতিকে বছৰত আমি বেলেগ বেলেগ হিচাপত তেনেকে খেতি কৰি গৈ থাকোঁ আৰু খেতিয়েই যিহেতু আমাৰ জীৱন খেতি নকৰিলে আমি জীয়াই থাকিব হয়তো নোৱাৰিম খেতি কৰি আমি চলা মানুহ খেতি কৰি খোৱা মানুহ গতিকে খেতি প্ৰধান দেশ হিচাপত বা খেতি খেতিয়ক হিচাপত আমি গৌৰৱ কৰোঁ কাৰণ আমাৰ খেতিয়ে হয়তো আমাৰ নিজৰ জীৱনবিলাকো বচাইছে আন দহজনৰ জীৱন বচাইছে আন দহজনৰ ঘৰ হয়তো বচাইছে গতিকে ইয়াতে ওদালগুৰি জিলাত বেছিকে চৰকাৰী চাকৰিয়ালতকে খেতি খেতিয়ক হিচাপত বা খেতি কৰা কৃষি যোনটো কৃষিৰ যোনটো ভাগ গতিকে কৃষি কৰি খেতি কৰি বেছি ভাল পায় আৰু খেতি বুলি ক'বলৈ গ'লে ধানৰ যোনটো খেতি সেইটো চাহিদা অলপ বেছি হয় বাকীখিনি খেতিত আমি যিহেতু সময় বেলেগ বেলেগ সময়ত বেলেগ বেলেগ খেতি কৰিব লাগে তাৰ বাবে সময় খুব মানুহ কম পাওঁ বা আমি অকলশৰীয়া যিহেতু আমাৰ খুব পৰিয়ালটোত পৰিয়ালৰ মানুহ খুব কম গতিকে আমি তেনেকে বেলেগ বেলেগ খেতি কৰিব নোৱাৰোঁ কিন্তু ধানৰ খেতিটোত আমি একেলগে বহুতখিনি অলপ অলপকে বহুতখিনি ঠাইত বেলেগ বেলেগ খেতি কৰি পেলাই তেনেকে চলিব পাৰোঁ বছৰটো এটা বছৰৰ পৰা ঘূৰি আকৌ এটা বছৰ আহালৈকে আমাৰ সেইখিনি ধানৰ খেতি দি আমি চলি যাব পাৰোঁ ধুনীয়াকে আমাৰ পৰিয়াল যোনটো আছে পৰিয়ালৰ গোটেই সদস্যখিনি সেই ধানৰ খেতি আমি যিখিনি চাউল পাওঁ সেইখিনি দি আমি জীৱনটো চলিব পাৰোঁ আমি সময়খিনি

গতিকে মই ধানৰ খেতিয়ক খেতিয়কৰ মই পত্নী গতিকে খেতিয়কৰ পত্নী হিচাপত মই গৌৰাম্বিত কৰোঁ মই খেতিয়কৰ পত্নী বুলি মই কেতিয়াও অৱহেলাও কৰা নাই আৰু নকৰোঁ কাৰণ খেতি প্ৰধান জীৱন বুলি আমি মানি ল'বই লাগিব কাৰণ খেতি নকৰিলে আমাৰ জীৱন আমাৰ ল'ৰা ছোৱালী জীৱনটো হয়তো হয় আজিৰ দিনত চাবলৈ গ'লে টকা পইচা সকলোকে লাগে কিন্তু খেতি কৰি যোনটো কষ্ট কৰি নিজৰ যোনটো কিয় কষ্টৰ চাহিদা সেই বস্তুটোৰ এটা সুখ বেলেগ সেইটো সুখটো সুকীয়া গতিকে ক'ব নোৱাৰোঁ বুজাব নোৱাৰোঁ খেতি কৰি খুব ভাল পাওঁ খেতি কৰাৰ সময় যিখিনি সময় আহে ধান ৰুবলৈ গ'লে যেতিয়া বোকা ৰুবলৈ যাওঁ বোকা ৰুবলৈ যোৱা সময়খিনিত আমি একেলগে মোটামুটি বিছ পোন্ধৰজনী মাইকী মানুহ ভূঁই ৰুব যোৱাৰ পৰা মাটি হাল চহোৱাৰ পৰা ৰাতিপুৱা সময়ৰ পৰা আমাৰ দিনটো আজৰি নাই আৰু বাৰিষা যেতিয়া আমি ধান কাটিবলৈ যাওঁ আঘোণৰ সময়ত যেতিয়া ধান কাটিবলৈ যাওঁ সেইখিনি সময় আমাৰ আজৰি নাই আমি কোনো ক'তো যাব নোৱাৰোঁ খালী ধান গুটি চপাওঁতে যায় গতিকে বিভিন্ন কাম থাকে সেইখিনি সময় যদিও দেখাত বহুত দুখভাগৰ কষ্ট হৈ থাকে কষ্টখিনি আমি নেওচি আমি নিজৰ খেতিখিনি অতি সুন্দৰভাৱে কৰিব আগুৱাই যাওঁ আৰু আমাৰ সেইখিনি কষ্টৰ পৰিয়ালে যেতিয়া আমি একেলগে বহি এমুঠা ভাত আমি হাঁহিমুখেদি খাওঁ আমাৰ বহুত আনন্দ লাগে এইটো বুজাব নোৱাৰোঁ গতিকে কৃষি আমাৰ কৃষি জীৱনটো আমাৰ বাবে এটা বহুত ডাঙৰ জীৱিকা গতিকে সেইটোক লৈয়ে ভৱিষ্যত আমি চলিব লাগিব চলি যাওঁ আৰু তেনেকে চলি গৈয়ে আহি আহি আছোঁ আমি জীৱিকাবোৰৰ জীৱিকাবোৰ যদি আমি নিজৰ জীৱিকা হিচাপে চলাই নিবলৈ পাৰোঁ জীৱনটো হৈছে জীৱিকা কৰিব লাগিব জীৱিকা কৰিবৰ কাৰণে আমাৰ নিজৰ নিজৰ সুবিধা অনুযায়ী নিজে যেনেকে সুবিধা কৰে কিছুমানে ধানৰ খেতি কৰি ভাল পায় কিছুমানে শাক পাচলি খেতি ভাল পায় কিছুমানে খেতি বুলি ক'লে বহুত থাকে গমৰ খেতি বা বহুত বিভিন্ন ধৰণৰ খেতি কৰি কিন্তু আমি প্ৰায় যোনটো আমাৰ ধানৰ খেতি সেই ধানৰ খেতিটো কৰি আমি খুব লাভাম্বিত হওঁ বা আমি খুব ভাল পাওঁ কাৰণ এটাৰ পিছত এটা আমাৰ এটা কৰি যোৱাৰ পিছতে আকৌ ধান পথাৰত মাটি হাল চহোৱাৰ পৰা আপোনাৰ আমাৰ যোনটোত থলুৱা ভাষা সেইটো পেকৰুৱা বুলি কয় গতিকে পেকৰুৱা বা ভূঁই ৰোৱা সময়খিনিৰ পৰা আপোনাৰ একেবাৰে ধান গুটি চপোৱালৈকে এইখিনি সময় কিছু দুদিন দুদিনমান ৰ'ব লাগে ধানটো ওলোৱালৈকে ধানটো ৰোৱাৰ পৰা ওলোৱালৈকে গতিকে সেই সময়খিনিত আমি অকণমান ৰেষ্ট পাওঁ আকৌ আমি নিজৰ নিজৰ কামত লাগিব লগা হয় গতিকে নিজৰ নিজৰ সময়খিনিত আমি নিজে সাজু হওঁ যেতিয়া আমি ধান কাটি ঘৰলৈ আহোঁ ঘৰলৈ অহাৰ পিছত ঘৰত আকৌ মৰণা মৰা কিছুমানে নিজৰ হাল গৰু লৈ পেলাই তেনেকে ধানৰ মৰণা মাৰে আৰু কিছুমানে মেচিনেদি কৰে গতিকে আজিকালিতো মেচিনেদি বেছিভাগ কৰা যায় গতিকে মেচিনেদি কৰিলে ধান খেৰটো অলপ বেয়া হয় কিন্তু হ'লেও ধানটো অলপ চাফা হয় আৰু সময়টো খুব কম সময়তে হৈ যায় আৰু সেইটো কৰাৰ পিছত আমি যোনটো নখোৱা বুলি কওঁ ভোজ ভাত খাওঁ সেইটো মানে আমি গোটেইসমূহ ওচৰ পাজৰ যিখিনি থাকে যাৰ যাৰ খেতি থাকে সকলো আমাৰ গাঁৱৰ যিখিনি ওচৰ চুবুৰীয়া থাকে তেওঁলোকক নখাবলৈ নিমন্ত্ৰণ কৰা হয় আৰু তেওঁলোকে আহে আমি খুব আমাৰ ভাল লাগে আমাৰ খেতিটো যেতিয়া ভাবোঁ যে আমাৰ খেতিখিনি ইমানখিনিতকে ইমানখিনি হ'ব লাগিছিলে আৰু তাতকে বেছি হয় বা কম হ'লে কেতিয়াবা বাৰিষা বা খৰাং হ'লেও বেছি বেয়া হয় খেতিত বেছি বাৰিষা ধৰক পানী বৰষুণ হ'লেও বেছি বেয়া হয় কিছুমানৰ যিবিলাক ঠাই থাকে সেইবিলাকত বনৰীয়া জীৱ জন্তুৰ উপদ্ৰৱ কৰে তেনেকুৱা আমাৰ ইয়াতে আমি যিখিনি অঞ্চলত বসবাস কৰোঁ তেনেকুৱা আমাৰ ইয়াতে আজিলৈকে পাই পোৱা নাই সেইখিনি অসুবিধাৰ সন্মুখীন হৈ পোৱা নাই আমি যেতিয়াই যেনেকে খেতিটো কৰি আহিছোঁ কৃষি হিচাপত আমি যিটো মানে ধান খেতিটো কৰি আহিছোঁ সেই খেতিটো খেতিটোৰ পৰাই আমি বহুতখিনিয়ে মানে লাভাম্বিত হৈছোঁ আৰু অসুবিধাৰ সন্মুখীন তেনেকে ভগৱানৰ কৃপাত হ'ব লগা হোৱা নাই গতিকে আমি ইমানখিনিলৈকে যিহেতু চলি আহিছোঁ আৰু ভৱিষ্যত ভগৱানে যাতে আমাৰ এইখিনি এই কৃষি যোনটো জীৱন আমি বাচি বিচাৰি আমাৰ ঐতিহ্য পূৰ্বৰ পৰা আমাৰ চলি আহিছে আৰু চলি থাকিব তেনেকে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হোৱা নাই তেনেকে চলি যাম বুলি ভাবিছোঁ আৰু ভৱিষ্যত আমাৰ হয়তো ল'ৰা ছোৱালীয়ে সতি সন্তানেও এইবিলাক আমি যোনটো কৰ্ম কৰি খাই নিজৰ জীৱন নিজৰ নিজৰ জীৱন নিজৰ অধিকাৰত চলাবলৈ লৈছোঁ তেনেকে তেওঁলোকেও চলাব পাৰিব চলিব পাৰোঁ এইটোৱে আশা কৰোঁ কাৰণ মাক দেউতাকৰ আচৰণবিলাক দেখিয়ে ল'ৰা ছোৱালীয়ে আগবাঢ়ে আৰু আমাৰ জীৱনৰ যিহেতু আমি কৃষি হিচাপত আমি কেতিয়াও লাজ কৰা নাই হয়তো আমাৰ ল'ৰা ছোৱালীয়েও নকৰে আৰু মই এতিয়া এইবাৰ প্ৰথম মই এইবাৰ প্ৰথম ৰিফাইনৰ যোনটো খেতি খেতি এইটো মানে কৰা গৈছে আমাৰ যিখিনি আঢ়ৈ বিঘা মাটিটো আছে আঢ়ৈ বিঘা মাটিটোত খেতি কৰিছোঁ এইবাৰ ফাৰ্ষ্ট কৰিছোঁ কি হয় নাজানো আশা কৰোঁ ভালেই হ'ব এতিয়ালৈকে একো অসুবিধাৰ সন্মুখীন হোৱা নাই গতিকে আপোনালোকেও আহি চাব আপোনালোকেও আমাৰ ইয়াতে ওদালগুৰি জিলাত যি যি ঠাইত খেতি আছে খেতি মানুহবিলাকে কিমান কষ্ট কৰে আৰু কিমান সুন্দৰভাৱে নিজৰ নিজৰ কামবিলাক নিজৰ সুবিধা অনুযায়ী তেওঁলোকে নিজৰ সুবিধা অনুযায়ী নিজৰ জীৱনটো পোহপালন কৰি আছে তেনেকে সকলোৰে জীৱনবিলাক চলি আছে আৰু সেই হিচাপে তেনেকে চলি গৈ থাকিব আৰু বাহিৰা যিসকল পৰ্যটক আছে তেওঁলোকে হয়তো চাগে আমাৰ এই যোনখিনি কৃষি জীৱন এই জীৱনটোত চলি যেনেকে আমি গৈ আছোঁ তেওঁলোকে হয়তো কেতিয়াবা আহিলে দেখিলে সন্মুখীন হ'লে গমেই পাব দেখি ভাল পাব এই আশা কৰোঁ আৰু ইমানখিনি কৰিয়ে মই মোৰ বক্তব্য মই সামৰি মাৰিছোঁ মই অসমবাসী হিচাপে মই যিহেতু কৃষি জীৱন কৰোঁ কৃষি জীৱ জীৱনলৈ জীৱিকা নিৰ্বাহ কৰি আছোঁ সেইটো বাবে মই বহুত গৌৰম্বিত ইমানখিনিয়ে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ নমস্কাৰ